দুহেজাৰ ঊনৈছ চনৰ ক'ভিড মহামাৰীৰ সময়ত আমাৰ অঞ্চলত বহুত মানুহৰেই ক'ভিডত আক্ৰান্ত হৈছিল তাৰে ভিতৰত আমাৰ ঘৰৰ আইতা আৰু মোৰ মোৰো হৈছিল আৰু ক'ভিডৰ কাৰণে চৰকাৰে আমাক দোকান মানে দোকান গাড়ী মটৰ আদি সকলো বন্ধ কৰি দিছিল দোকান খোলাৰ এটা নিৰ্দিষ্ট সময় দি দিছিল সেই নিৰ্দিষ্ট সময়তে আমি বজাৰ পাতিসমূহ কৰিবলগীয়া হৈছিল ক'ভিডত আমি স্কুল বন্ধ আছিল খেলা ধূলাৰ স্থান প্ৰতিষ্ঠান বিয়া সকাম আদি মানে সকলো বন্ধ কৰি দিছিল সেই সময়তে মানে একো পাতিব পৰা নাছিল লাহে লাহে গোটেই অসমতেই ক'ভিড বিয়পি পৰিব ধৰিলে ক'ভিডৰ কাৰণে স্কুলবোৰো বহুত দিন বন্ধ হৈ গৈ গৈছিল পঢ়া শুনাত বহুত আমি পাছ মানে নপঢ়ি নপঢ়ি আমি বহুত মানে বহুত কথা আমি নজনা হৈ গৈছিলোঁ ঘৰতেই সোমাই থাকিব লাগে ঘৰৰপৰা ক'লকো ওলাই যাব দিয়া নাছিল আৰু ক'ভিডৰ সময়ত মোৰো ক'ভিড হৈছিল আৰু আইতাৰো হৈছিল প্ৰথমতে মোৰো হৈছিল তাৰপিছত আইতাৰ মানে অকণমান অসুস্থ আইতাক আইতাৰ আইতাৰ আইতাৰো হ'ল ক'ভিড ক'ভিডৰ কাৰণে আমাক কোৱাৰেণ্টাইন কৰিব দিছিলে আমি ঘৰতে আইতাই মই এটা ৰুমত কুৱাৰেণ্টাইন কৰিছিলোঁ হ'লে মানে আমাৰ ৰুমলৈ মানে কাকো সোমাব দিয়া নাছিল মানে আনকি আমাৰ মাহঁতো আমাৰ ওচৰলৈ আহিব পৰা নাছিল ক'ভিডৰ কাৰণে আমি এসপ্তাহ সাতদিন সাতদিন আমি কোৱাৰেণ্টেইন কৰিছিলোঁ হ'লে ক'ভিডৰ কাৰণে আৰু বহুত মানুহে এনেকুৱা এনেকৈ বহুত মানুহে এনেকুৱা কৰিছিল বহুত মানুহ আমাৰ অসমৰ মানুহ বহুত বাহিৰত আছেগৈ বিদেশত আছেগে মানুহ সেইবোৰো ঘৰলৈ আহিব পৰা নাছিলে যান বাহন চব বন্ধ হৈ গৈছিল মানুহ আহিছিল যদিও বহুত মানে মানুহ আঁতৰে আঁতৰে থাকিব লগা হৈছিল ওচৰে ওচৰ চাপিব দিয়া নাছিল মানুহক মানুহবোৰ আঁতৰে আঁতৰে ঘূৰি ফুৰিব লগা হৈছিল আঁতৰাতৰে কথা পাতিব লগা হৈছিল মাক্স মাৰিব লাগিছিল মাক্স নামাৰিলে কথা ক'ব নোৱাৰে আৰু বহুত মানুহ বিদেশৰপৰা ঘৰলৈ আহিছিল আহিছিল যদিও তেওঁলোকক সাতদিন কুৱাৰেণ্টাইন কৰা হৈছিল সাত দিনৰ পাছতহে তেওঁলোকে ঘৰৰ মানুহৰ লগত কথা পাতিব পৰা হৈছিল বাহিৰলৈ যাব পৰা হৈছিল নহ'লে তেওঁলোকক বাহিৰলৈ যাব দিয়া নাছিল বাহিৰলৈ গ'লেই তেওঁলোকৰ গাত লাগি অহা ক'ভিড আৰু আন বেলেগ মানুহৰ মানে গাটো লাগি লাগিলেও হেঁতেন সেইকাৰণে মানে চৰকাৰে এইটো বহুত ভাল সিদ্ধান্ত লৈছিল সেই সময়ত বহুত এটা বহুত এটা বেয়া বেয়া বেয়া বেমাৰ আহি বিয়পি পৰিছিল আমাৰ অসমত সেইটো বহুত দিন চলি থাকিল আৰু লাহে লাহে এইটো এতিয়া নোহোৱা হৈ গ'ল ক'ভিডৰ সময়ত আমি স্কুল ক'ভিডৰ সময়ত খোলা দিছিল যদিও স্কুল সোনকালে খুলিছিল আৰু স্কুল সোনকালে খোলাও বেছি ক্লাছ কৰা নাছিল স্কুললৈ গ'লেও আমি বহুত আঁতৰে আঁতৰে বহিব লগা হৈছিল কথা পাতিব নোৱাৰিছিলোঁ লগৰবোৰৰ লগত মাক্স মাৰি থাকিবলগীয়া হৈছিল চুব পৰা নাছিলোঁ কাকো মোৰ বস্তু কাকো কোনেও চুব পৰা নাছিল আৰু ময়ো বেলেগৰ বস্তু চুব পৰা নাছিলোঁ চেনিটাইজাৰ মাৰিছিলোঁ আমি হাতত চেনিটাইজাৰ আমাৰ হাতত থাকিবই লাগিব আৰু চৰকাৰেও আমাক চবকে চেনিটাইজাৰ দিছিলে ক'ভিডৰ সময়ত সেইটো লগত থাকিবই লাগিব মাক্স মাৰি যাবই লাগিব হয়তো মানুহে পুলিচ বা কোনোবা আন বিষয়াসকলে সেইটো ধৰিছিলে যে মাক্স মাৰিবই লাগিব মাক্স নামাৰিলে নহ'ব সেইকাৰণে চবেই মাক্স মাৰিছিলে আমিও মাৰিছিলোঁ মাক্স বহুত দিনলৈকে মাক্স মাৰি থাকিব লগা হৈছিলে ক'ভিড হয়তো তেতিয়া গ'লে মানে ক'ভিড গ'লে মানেহে আৰু মাক্সখন খুলিব পাৰিব ঘৰত থকা সময়তো অকল খোৱা টাইমতহে মাক্স খুলিব লগা হৈছিল মানে এনিটাইম মাক্সেই মাৰি থাকিব লগা হৈছিল আৰু ক'ভিড বুলি ক'লে এনেকুৱা এটা বেমাৰ যে জ্বৰ কাহ পানী লগা মানে তেনেকুৱা তেনেকুৱা তেওঁলোকৰ মানে সেনেকুৱা হ'লে মানে ক'ভিড হোৱা বুলি মানে ধৰিছিলে আৰু সেয়া তেনেকুৱা বুলি ধৰাত মানে কোৱাইণ্টেইন কৰিছিলে হৰে কিছুমান মানুহক মানে ঘৰত থাকিব জেগা নহয় নহয় তেতিয়া স্কুলত মানে চবকে গোট কৰি থোৱা হৈছিল আৰু মানে হস্পিটেলতো দেখিছিলোঁ বহুত মানুহ একদম ক'ভিডত কিছুমান মানুহ মৃত্যুও হৈছিল সেইটো দুখৰ কথা বহুত মানুহৰ হস্পিটেলত মৃত্যুত আঁকোৱালি থাকিব লগা হৈছিল মই দেখিছোঁ বহুত বেয়াও লাগিছে ক'ভিড এনেকুৱা এটা মহামাৰী আহিছিলে আমাৰ অসমত এনেকুৱা বহুত মানে দুখৰ কথাই এইটো বহুত মানুহ তেতিয়া তেওঁৰ মৃত্যুবৰণ দিলে আৰু এতিয়াও মানুহৰ জ্বৰ কাহ এইবোৰ হয় বাৰু সেইটো ক'ভিড বুলি এতিয়া কোৱা নাই আগতে যে আহিছিলে ক'ভিড চবৰে হৈছিলে তেতিয়া জ্বৰ কাহ কাৰো নোহোৱা নাছিলে সেইকাৰণে আৰু ক'ভিডৰ সময়ত চব আঁতৰে আঁতৰেই থাকিব লগা হৈছিল ওচৰৰ পাঁজৰ মানে ওচৰৰ পাঁজৰ খুৰী বৰমা সিহঁতৰ মানে ওচৰলৈও যাব নোৱাৰিছিলোঁ ঘৰলৈও যাব নোৱাৰা হৈছিলোঁ একোৱে ক'ব নোৱাৰা হৈছিলোঁ আনকি বজাৰ সমাৰ কৰিবলৈ এজন মানুহে যাব লাগিব মাক্স মাৰি যাব লাগিব দোকানীয়েও মাক্স মাৰি থাকিব লাগিব বস্তুবোৰ আঁতৰে আঁতৰে দিব আঁতৰে আঁতৰে আমি ল'ব লাগিব চেনিটাইজাৰ মাৰি কিবা এটা বস্তু খাবলৈ হ'লেও হাতখন ভালকৈ ধুই চেনিটাইজাৰ কৰি ধুব লাগিব মানে বহুতো সমস্যা আহি পৰিছিল সেই সমস্যাৰ ভিতৰতে এতিয়া ক'ভিড নোহোৱা হৈছে আগলৈও নাজানো আৰু কি হয় এইটো বহুত মানে বিপদজনক বুলি কম আৰু ক'ভিড এনেকুৱা মানে মহামাৰী এটা আমাৰ জীৱনলৈ আহিছিল তাৰ পাছত মানে এতিয়া আকৌ নোহোৱা হ'ল বাকী এতিয়া চব ঠিকে থাকে আছে ক'ভিড আকৌ মানে নহাতো আমি বিচাৰিছোঁ এনেকুৱা মানে স্কুল কলেজবোৰ বন্ধ গ'লে ল'ৰা ছোৱালীৰ পঢ়া শুনা সকলো ক্ষতি হয় ত' ক্ষতি হোৱাটো আমি কোনেও নিবিচাৰোঁ ল'ৰা ছোৱালীবোৰে নিজৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালীবোৰক নিজৰ মাক দেউতাকে আশা দেখা কৰি কলেজত স্কুললৈ পঠিয়াই কিবা এটা কৰিব বুলি মানে কি ক'ভিডৰ সময়টো আমি ক'বলৈ গ'লে এনেকুৱা মানে স্কুল চিস্কুল বন্ধ দি দিছিলে তেতিয়া মানে আমি মানে স্কুলো বন্ধ আৰু কিতাপ চিতাপ কিনো মেলিম আৰু এইটো একোৱেই নাই আৰু ঘৰতে থাকোঁ বহোঁ কৰোঁ সেনেকৈয়ে আৰু থাকি থাকি পঢ়া শুনাও চব মানে নপঢ়িলোঁ স্কুললৈ যোৱা নাছিলোঁ আৰু এটা কথা আমি মানে স্কুললৈ যোৱা নাছিলোঁ হয় কিন্তু আমাৰ অনলাইন ক্লাছ হৈছিলে মানে তেতিয়াৰ সময়ত মোৰ মায়ে এটা ফোন লৈ দিছিলে মোৰ ফোন নাছিলে মানে মোক মায়ে ফোন এটা লৈ দিলে বোলে অনলাইন ক্লাছ হ'ব নহয় চাৰে কছে চবৰে এণ্ড্ৰইড মোবাইল আছে নাই অঁ আছে ছাৰ আমাৰ নাই নহয় এতিয়াও কিনিব লাগিব কৈছে এতিয়া এতিয়াতো ঘৰ স্কুল আহি ক্লাছ কৰিব নোৱাৰে এতিয়াতো ফোনতে অনলাইন ক্লাছ হ'ব ত' সেইকাৰণে আৰু অনলাইন ক্লাছৰ কাৰণে মোৰ মায়ে এটা ফোন কিনি দিছিলে সেইটো ফোন বাৰু এতিয়া বেয়া হ'ল দুহেজাৰ ঊনৈছ চনতে এতিয়া দুহেজাৰ চৌবিছ চন হ'লহি সেইটো ফোন বেয়া হ'ল এতিয়া আৰু সেই তেতিয়া মোক সেইটো মায়ে কিনি দিছিলে সেইটোতে মই কলেজ স্কুলৰপৰা দিয়া আৰু ন'টছবোৰ কৰোঁ অনলাইন ক্লাছ কৰোঁ তেনেকৈ আৰু আমাৰ টিউশ্যন চিউশ্যনো তেতিয়া বন্ধ হৈ গৈছিলে যেতিয়া ক'ভিড অকণমান অকণমান অকণমান নাইকিয়া হৈছিলে তেতিয়া আমি টিউশ্যন কৰিছিলোঁ ছাৰে টিউশ্যন কৰিছিলোঁ তেতিয়া ছাৰৰ ৰুমটোত চেনিটাইজাৰ থাকে আমি সোমাই গৈ চেনিটাইজাৰ কৰিব লাগে আৰু সোমাই আহি চেনিটাইজাৰ কৰি আকৌ ওলাই আহোঁতেও চেনিটাইজাৰ কৰিব লাগে কিবা এটা বস্তু ছাৰক চাব দিলেও বহিখন চাবলৈ দিলেও ছাৰক কোৱেচন এটা সুধিবলৈ হ'লেও চেনিটাইজাৰ কৰি ল'ব লাগে কথা পাতোঁতো মাক্স মাৰি ল'ব লাগে তেনেকুৱা বহুত মানে বহুত পৰিস্থিতি মানে সন্মুখীন হ'ব লগা হৈছিল আমি আৰু আমি আৰু ফুৰিব ফুৰিব যোৱাতো বাদেই কথা এইটো গাড়ী মটৰো বন্ধ হৈ গৈছিলে তেতিয়া আৰু গাড়ী মটৰতো মানুহো এখন গাড়ীত হয়তো পাঁচ চাৰি পাঁচজন মানুহে উঠিব পৰা হৈছিলে আৰু তেতিয়া গাড়ীৰৰ মানে মানুহ বেছি কমকৈ গ'লে গাড়ীৰ ভাড়াও বেছি হৈছিল তেতিয়া মানে বহুতো অসুবিধা হৈছিলে আৰু এতিয়া সেইখিনি অসুবিধাৰপৰা সন্মুখ মানে পাৰ হৈ আহিছোঁ আৰু আগলৈ আৰু কি হয় নাজানো ক'ভিড এনেকুৱা এটা মহামাৰী জীৱনত মানে দেখিলোঁ এইটো এনেকুৱা এটা বেমাৰ যিটো বেমাৰৰপৰা মা মা পাপাকো আঁতৰত থাকিবলগীয়া হয়